মোৰ পঢ়া জীৱন আৰম্ভ কৰিলোঁ মই অসমীয়া মাধ্যমতে চৰকাৰী বিদ্যালয়ত প্ৰথমতে স্কুল তাৰপিছত কলেজ অসমীয়া বিভাগতে মই স্নাতক ডিগ্ৰী লাভ কৰিলোঁ তাৰপিছতে সমাজৰ বাবে কিবা এটা কৰাৰ সৰুৰ পৰাই হেঁপাহ আছিল সমাজৰ হৈ মানুহৰ হৈ দুআষাৰ ক'বলৈ দুআষাৰ লিখিবলৈ বহুতেই ইচ্ছা আছিল তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে জীৱনটো আৰম্ভ কৰিলোঁ কলমেৰে বহুতো লিখা মেলা কৰিলোঁ তাৰ পিছতে আৰম্ভ হ'ল মোৰ এই সাংবাদিকতা জীৱন এই সাংবাদিকতাৰ মাজেৰে মই বিভিন্নজনৰ সুখ দুখৰ ছবিখন ফুটাই উঠাবলৈ চেষ্টা কৰি আছোঁ আৰু এই জীৱনৰ উদ্দেশ্য আগত ৰাখিয়েই মানুহৰ হৈ সমাজৰ হৈ কাম কৰি যাম বুলিয়ে সিদ্ধান্ত লৈ এই সাংবাদিকতাৰ জগতখনতে বৰ্তমানো কাম কৰি আছোঁ বহু জেষ্ঠ্য়জনৰ পৰা বহুত শিকিলোঁ বহু অভিজ্ঞ বিজ্ঞ ব্যক্তিৰ সৈতে কাম কৰিলোঁ তেখেতসকলৰ অভিজ্ঞতা শ্বেয়াৰ কৰি বহু শিকিলোঁ আৰু বহু শিকিবলৈ আছে নিশ্চয় ভৱিষ্যতে আৰু বহু বিজ্ঞলোকক লগ পাম তেখেতসকলৰ পৰাও শিকিম এনেকৈ শিকি শিকি জীৱনটো এদিন শেষ কৰি দিম হয়তো জীৱনত শিকাটো শেষ নহয় তথাপিতো মোৰ শিকিবৰ বহুত হেঁপাহ আৰু শিকি যাম বুলিয়ে আশা ৰাখিয়ে এই সাংবাদিকতাৰ পথাৰখনত ভৰি দিছোঁ